অ ভালে ভালে তাকেই ভাবিছোঁ যাম বুলি কোনদিনাখন যাবা অ দেওবাৰে ভাল হ'ব কিন্তু প্ৰজেক্টটোৰ কাম কৰিবলৈ মানুহ বেছি হৈ যায় নেকি দেওবাৰে ওম ওম ওম ওম অ অ অ পাৰিম বাৰু যাম যাম বাৰু আৰু কোন কোন যাব কেইটামানত যাম বুলি ভাবিছা অ অ তাকেই গোটেইখিনি লগ খাই গ'লে প্ৰজেক্টটো কৰিবলৈয়ো সুবিধা হ'ব

সেই এবাৰ পাতাচোন তেতিয়াহ'লে তোমালোক গোটেইকেইটা গোটেইকেইটা লগ খাই পেলাই এবাৰ পাতা ছাৰক অকণমান জোৰ দিলে কিজানি যায়েই তেতিয়া অ চৰাই লিষ্টখন মই বনাইছিলোঁ তথাপি সিহঁতকো কৈছিলোঁ মই বনাই দিবলৈ কাৰণে সিহঁতে দিয়া নাই কিন্তু এতিয়ালৈকে ৰ'বাচোন সিহঁতে দিয়ক

অ ঠিক আছে ঠিক আছে মই বাৰু ইহঁতৰ লগতো পাতি কৰি লওঁ কথাটো আৰু তুমি ছাৰক ইহঁতক কৈ পেলাই ছাৰৰ লগত ভালকৈ আলোচনা কৰি লোৱা কোনদিনা অ অ ঠিক আছে হ'ব দিয়ক